অঁ শুনিছা সেইদিনাখন যে মই ফ্লিপকাৰ্টত যে ক্ৰীম এটা দিছিলোঁ আহিলে নহয় সেইটো মই ব্যৱহাৰো কৰিলোঁ কিন্তু ইমান বেয়া হৈছে নহয় ছালখন মানে কিবা হৈ গৈছে একদম ক'লাও হৈ গৈছে মানে এনেও ক'লা ন কিয় যে অৰ্ডাৰ দিছিলোঁ মোৰ পইচাকেইটা যে এনেই পানীত পৰিলে ইমান বেয়া নহয় ক্ৰীমটো মোৰ ছাল ছালখন যে একে চাব নোৱাৰা হৈ গৈছে গুটি গুটি উঠিছে একদম মানে কেনেকুৱা হৈ গৈছে আৰু দেখিলে মানে কেনেকুৱা লাগে কিয় যে ব্যৱহাৰ কৰিছিলোঁ নহয় ইমান বেয়া থাকিব পাৰে নেকি বাৰু আৰু ইমানকৈ মানে দেখুৱাইছিলে তাত মই ভাবিছিলোঁ ভাল হ'ব চাগে ক্ৰীমটো সেইকাৰণেহে মই দিছিলোঁ নহ'লেতো নিদিলোৱে হয় ন ইমান মানে বেয়া প্ৰডাক্ট সিহঁতে বিক্ৰী কৰে অঁ আজিকালি যে এইবোৰত দিবই নালাগে জানানে অৰ্ডাৰ অঁ লাগিলে দোকানৰ পৰা কিনি আনিব লাগে অঁ ভালকৈ ভাল হেৰি ব্যব ব্যৱহাৰ কৰিব লাগে স্কিনত ছালত লৈ পেলাই মানে কেতিয়াও হেৰি কৰিব নালাগে মই যে কৰি ইমান ভুল কৰিলোঁ নহয় ইমানেই বেয়া আৰু যদি এইটো মানে সেইটো যে নল'বা দেই তুমি ল'ম বুলি কৈছিলা যে এইটো যে একদমেই নল'বা মানে ক্ৰীমটো বহুত বেয়া মই মানে মই ভাগ্যে মানে ব্যৱহাৰ কৰি পালোঁ নহ'লেতো সেইটো ক গমেই নাপালোঁ হয় ন কেনেকুৱা বস্তুটো মইতো ভাল বুলিয়ে লৈছিলোঁ ভাল বুলিয়েতো লৈছিলোঁ নহ'লেতো কেনেকুৱা যে বেয়া নহয় ইমান ফ ইমান বেয়া বুলি কৈছোঁ নহয় সেইটো মানে কিয় মানে বিক্ৰী কৰিছে জানো অঁ সিহঁতক যে ঠিকছে দিব লাগে মানে ইমান বেয়া হেৰি বিক্ৰী কৰে নে ক্ৰীম চিম বিক্ৰী কৰে নেকি এইটো ছালক লৈ পেলাই এনেকৈ হেৰি কৰে নেকি ইমান বেয়া মইতো বেলেগ এইটো মানে ব্যৱহাৰ কৰিব ক'লোঁ যে নকৰিবি তহঁতি নহ'লে বহুত পষ্টাবি আৰু মোৰতো স্কিন এক মোৰ ছাল একেবাৰে মানে বেয়া হৈ গ'ল আৰু আকৌ কেতিয়া এইটো মই আকৌ বেলেগ কিবা ব্যৱহাৰ কৰিব লাগিব কেনেকে কৰিম তাকে বহুত চিন্তা লাগিছে মানে বেয়া লাগে ন নিজকে দেখি পেলাই অঁ ইমান বেয়া মানে ক্ৰীমটো দিছে নহয় কেলে যে অৰ্ডাৰ কৰিছিলোঁ নহয় মই কিহে পাইছিলে নহয় মোক অৰ্ডাৰ কৰিবৰ কাৰণে মোৰ বেছি হৈ গৈছিলে ন এইটো কাৰণে ইমান গুটি গুটি উঠিছে ছালখন মানে চাব নোৱাৰি মানে কেনেকুৱা হৈ গৈছে নহয় অঁ ভ নকৰিবা দেই নকৰিবা অৰ্ডাৰ নহ'লে যে বহুত পস্তাবা কিন্তু মই সেইকাৰণে তোমাক কৈছোঁ নহ'লেতো এই ইমান বেয়া নহয় ক্ৰীমটো অঁ আজিকালি ফ্লিপকাৰ্ট বা এনেকুৱাত বিশ্বাস কৰিবই নালাগে দা মানে একেবাৰে দোকানৰ পৰা কিনি আনিব লাগে নহ'লে যে বহুত পষ্টাবলগীয়া হয় দেখিছা নহয় মোৰ স্কিন ছালখন কিমান বেয়া হৈ গৈছে ইমান ইমান ধুনীয়া আছিলে মোৰ ছালখন কোমল আছিলে এতিয়া কি কি হৈ গৈছে ঠিক নাই

নহয় ও ইমান যে কিমান মানে কেনেকৈ যেনো মানুহক মানে মূৰ্খ বনাই ইহঁতে অঁ একে মানে ইমান মানে ইমান বেয়া বুলি কৈছোঁ ন মানে মই যে একদম মানে মানে খ নিজৰ ওপৰতে খং উঠিছে মানে কিয় যে মই অৰ্ডাৰ দিছিলোঁ নহয় অঁ মই দিবই নালাগিছিলে অৰ্ডাৰ দিবই নালাগিছিলে কিয় যে মই অৰ্ডাৰ দিলো নহয় নিদিবা নিদিবা এইবোৰ বহুত বেয়া বুলি কৈছো ন বহুত বেয়া মই যে আজিৰ পৰা আৰু কেতিয়াও ফ্লিপকাৰ্ট শ্লিপকাৰ্টত ক্ৰীম অৰ্ডাৰ একদমেই নিদিওঁ মানে অঁ